হেল্ল' হেল্ল' দাদা হয় হয় ৰেডিশ্যন ৰেষ্টুৰেন্ট হয় মোৰ হয় চিনি পাইছেনে হয় হয় হয় মোৰ লাষ্ট মানথৰ মোৰ অৰ্ডাৰ এটা আছিলে হয় হয় মই এই তেজপুৰৰ পৰা কৈছিলোঁ হয় চিনি পাইছে হয় হয় হয় মোৰ এই অৰ্ডাৰ আছিলে আপোনাৰ আছেনে লিষ্টখন মই কৰা অৰ্ডাৰখিনি মানে আৰু অৰ্ডাৰ কৰিবলগীয়া আছিলে অলপ কেইটামান দিশ্বেছ হয় হয় লাষ্ট টাইম মই আপোনাৰ চিকেন বিৰিয়ানী কৰিছিলোঁ চিকেন ম'ম' আছিলে আৰু দুই প্লেট ভেজ ম'ম' আছিলে আৰু আপোনাৰ চাওমিন আছিলে আৰু আপোনাৰ পনীৰ পোলাও আছিলে

হয় হয় হয় অৰ্ডাৰখিনি মোৰ ৰিপিট কৰিবলগীয়া আছিলে আকৌ লাগিছিলে মানে হয় মোৰ আপোনাৰ আপোনালোকৰ তাৰপৰা প্ৰায় পোন্ধৰ বিশ মিনিটমান লাগে হয় আপোনালোকৰ এনেই ডেলিভাৰী বয় আছে নেকি হয় হয়

অৰ্ডাৰখিনি লিখি ল'ব ভালকৈ মই কৈ দি আছোঁ আপোনাক হয় লিখকচোন হয় চিকেন বিৰিয়ানী দুই প্লেট

তাৰপিছত আপোনাৰ ভেজ চাউমিন তিনি প্লেট

আৰু আপোনাৰ আহি গ'ল পোলাও চাৰি প্লেট হয় আৰু আপোনাৰ বাটাৰ চিকেন মাছালা আপোনাৰ চাৰি প্লেট দিব আৰু নান হ'ব নহয় হয় নান আপোনাৰ পোন্ধৰৰ পৰা বিশটা মান দিলে হ'ব হয় তাৰপিছত আপোনাৰ ডাঙৰ চাইজৰ আপোনাৰ দুই লিটাৰৰ ক'ক হ'বনে কোকাকোলা হয় দুই লিটাৰ ক'ক পাঁচটা দিব

এইখিনি একচুয়েলি আজি মানে ঘৰত বাৰ্থডে আছে মোৰ ভাইটীৰ সেইকাৰণে বিচাৰিছোঁ হয় আপুনি মোক আবেলি পাঁচটামানত ডেলিভাৰী কৰি দিলে হ'ল অ' নহয় ছয়টামানত কৰি দিব আপুনি হয় আপোনালোকৰ কেক হ'ব নেকি যিহেতু বাৰ্থডে আছে কেক কাটিব লাগিব হয় কেক এটা দিব এক কেজি ওজনৰ

আৰু তাৰ লগতে বেলুনছবোৰ পঠিয়াই দিব যদি আছে এক পেকেট বেলুনছ দিব আৰু কেণ্ডেলছ দিব ঠিক আছে হয় এনেই এড্ৰেছটো লিখি লওঁকচোন

তেজপুৰ তেজপুৰৰ ডেকাৰগাঁও হয় ডেকাৰগাঁও ৰেলৱে ষ্টেশ্যনৰ ওচৰত হয় ফোন নম্বৰটো লিখি লওঁক নাইন ওৱান জিৰ' ওৱান হয় ফোন নম্বৰটো লিখি ল'ব ন এক শূণ্য এক ছয় তিনি পাঁচ ন আঠ শূণ্য হয় আপুনি যিমান পাৰে সোনকালে পঠিয়াই দিব ছয়টা মানৰ ভিতৰত পঠিয়ালে হ'ব কাৰণ মোৰ গেষ্টবোৰ আপোনাৰ হয় আলহীবোৰ যিহেতু চাৰে পাঁচটা ছয়টা মানতে আহি পাব সেইকাৰণে গৰমে থাকিব বস্তুটো হয় ঠিক আছে দিয়ক ধন্যবাদ